আমি বিভিন্ন উৎসৱে পালন কৰোঁ অসমীয়া হিচাপে বিভিন্ন ধৰণৰ পূজা পাৰ্বন আমি ঘৰতে পালোঁ কিছুমান পূজা ৰাজহুৱাভাৱে পালা যায় আমাৰ ওচৰতে এটা শিৱ মন্দিৰ আছে আমি সপৰিয়ালে শিৱ মন্দিৰত শিৱ পূজা কৰোঁ যিদিনা শিৱ পূজা হয় সেইদিনা আমাৰ অঞ্চলৰ গোটেই ৰাইজ লগ লাগে আমি কমিটি এখন কৰোঁ বিভিন্ন ধৰণৰ চান্দা তান্দা তুলি বা ৰাইজৰ সাহায্যৰে আমি পূজাখন পাতোঁ পূজাখনৰ কাৰণে বহুদিন আগৰ পৰা প্ৰস্তুতি চলোৱা হয় তাত পেণ্ডেল দিয়াৰ পৰা ৰান্ধনি মাতাৰ পৰা পূজাৰী মাতাৰ পৰা নাগাৰা নাম মাতাৰ পৰা এইবিলাক আয়োজন কৰা হয় আৰু সেইদিনা আমি সকলোৱে তিৰোতাখিনিয়ে মেখেলা চাদৰ মতা মানুহখিনিয়ে আমি ধূতি পাঞ্জাৱী পিন্ধি গলত গামোচাখন লৈ যাওঁ খাদ্যৰ ভিতৰত সেইদিনা আৰু সেইদিনা খাদ্যৰ ভিতৰত সেইদিনাৰ দিনটো উপবাসে থকা যায় শিৱক পূজা কৰা যায় পূজা কৰি সন্ধিয়া পূজা শেষ হোৱাৰ পিছত পূজাৰ যিটো ভোগ নিৰামিষ ভোগ সেইটো আমি সকলোৱে লগ লাগি গ্ৰহণ কৰোঁ গতিকে আমি বেলেগ খাদ্য সেইদিনা নাখাওঁ সেইদিনা সম্পূৰ্ণভাৱে উপবাসে থাকি আমি ৰাতি শিৱ পূজাৰ ভোগ হিচাপে সকলোৱে লগ লাগি একেলগে খাওঁ